হেল্ল' বাইদ' এই কি খৱৰ কি খৱৰ এ আই কি ক'ব আৰু আছোঁ আৰু আজি আপোনালে মোৰ মনতে পৰি গ'ল নহয় এই যে আপোনাৰ আমাৰ এই হেৰি সত্ৰলে নাযায় নিকি দেউললৈ

অঁ সেই তাকেই মই কথাটো পাতিম বুলি ভাবিলোঁ আমাৰো বহুতগাল যাম বুলি কৈ আছে মানুহ আমি বোলো অঁ অঁ অঁ আমাৰ এই গোটেইগালে আকৌ গাড়ী ঠিক কৰিছে গাড়ী ঠিক কৰি কৈ আছে কি সবেই যাম বুলি অঁ মই বোলো বাইদেউকো খবৰটো দিওঁ আমি একেলগে গোটেইগাল গ'লে ভালো লাগিব লগো পোৱা হ'ব অঁ আপুনি কিমান দিন হ'ল বা লগেই পোৱা নাই অঁ তাকে তাকে আমাৰ ফালে নাহাও হ'ল আপুনি কিমান যে আগত একেলগে ঘূৰি ফুৰিছিলো পাই আহিব আহিব আহিলেহে ভাল লাগে অহা যোৱাটো চলি থাকিব এতিয়া কি কৰি আছে আপুনি হাঁ কি গৰম পৰিছে বাপ্পা ঐ দিয়ক দিয়ক বাইদেউ লগ পাম দেই আপুনি কিন্তু সেইদিনাখন কিন্তু নাহাকে নাথাকিব আমি একেলগেই যাম কিন্তু দিয়ক হ'ব দিয়ক ৰাখিছো দেই